অঁ হয় এই মই আমাৰ মই মানে ঘৰ এটা বনাইছোঁ তাকে বোলো লাইনটো লগাব লাগে আপুনি পাৰিব নহয় অঁ আপুনি আহি যাব চাই যাবহি মানে ৰুমবিলাক অঁ ক'ত কেনেকৈ কি কৰিব লাগিব অঁ আপুনি হেৰি কৰিব আপুনি আঠাইছ তাৰিখে আহিব

অঁ অঁ সেইখিনি গোটাই থোৱা আছে বাৰু কিন্তু আপুনি চাই যাবহি মানে ক'ত কিমান কেনেকৈ কি লাগিব আপুনি চাই গ'লে ভাল হ'ব

অঁ আৰু নাই বাৰু সেইখিনিয়ে আপুনি আহিব খালী আপুনি কি তাৰিখে আহিব বাৰু অঁ সাত তাৰিখে আহিব ন অঁ অঁ ঠিক আছে অঁ